হেল্ল' অ অ কিয়

অ অ' ঠিক আছে যাম আকৌ কালি তুমি ৰাতিপুৱা আঠটামান বজাত ওলাই যাবা মই ঘৰৰ পৰা ওলাই যাম অ আপুনি ৰূপাইত ৰখি থাকিব অ ঠিক আছে